অঁ দাদা মই সৰু সুৰাকৈ ব্যৱসায় এটা আৰম্ভ কৰিছোঁ এতিয়া মানে লাইটৰ বিলৰ গণনাটোতো ঠিক মানে সঠিককৈ নাজানো কামটো ব্যৱসায়টোতো মানে কাম ব্যৱহাৰ কৰিব লাগিব ফালে ব্যৱসায়টোৰ পৰা আকৌ ঘৰখন চলাৰো সুবিধাটো মিলিব লাগিব লাইটৰ বিলো দিব লাগিব আপুনি মানে সঠিক সিদ্ধান্ত হেৰিটো দিব ৰিজাল্টটো দিব পাৰিব নেকি